দাদা আছে এই কাপোৰ চিলাব লাগিছিলে মই কুৰ্টা এটা চিলাবলৈ আনিছিলোঁ মোৰ জোখত আনিছিলোঁ অ'কে কে এক্স এই মোক মই কালাৰটো দি এইটো লৈ আহিছোঁ আপুনি এইটো লওক আপুনি চিলাইতো মই চাইজ দিম মোক গুদাম থকা দিম বাৰু আৰু প্ৰাইচটো কিমান হ'ব চিলোৱাত কেনেকৈ লয় আপুনি কাপোৰ লৈ আহিছোঁ অঁ মানে কি ষ্টাইলত লয় মিটাৰ চিষ্টেমত অঁ অঁ জেপ লাগিব এনেকৈ চাইডত আৰু এনেকৈ ধৰি লওক মোৰ জোখৰ লাগিব চাই লওক জুখি লওক আপুনি অঁ অঁ অঁ জুখি লওক মোক নাই গোডাম লাগিব গোডাম লাগিব লাগিব লাগিব ঠিক আছে মিলাই ল'ব কিবা এটা লাগিব লাগিব এইবোৰ চব লাগিব আপুনি এইটো চাই লওক অঁ মোৰ জুখি লওক কিমান হয় অঁ অঁ দামটো কওক ঠিক আছে যেতিয়া দিয়ে দিব আৰু এই মান মোক বেছিদিন মানে ধৰি লওক তিনি চাৰিদিনৰ ভিতৰত মোক লাগিছিলে আৰু অঁ ঠিক আছে কিন্তু কিন্তু মই মানে ফৰ্মেল লাগিব হাঁ একদম মানে অঁ অঁ হেৰিও নহয় আৰু অঁ অঁ ঠিক আছে বাৰু এই জখি জুখি লওঁক তেতিয়াহ'লে মোৰ চাইজটো চাইজটো জুখি ল'লেই হ'ল অঁ ঠিক আছে এডভাঞ্চে দি যাম বাৰু ঠিক আছে দিয়ক